আমাৰ অসমৰ বিখ্যাত ক্ৰীড়াবিদ খনৰ জনৰ নাম হ'ল ৰিয়ান পৰাগ ৰিয়ান পৰাগে এতিয়া লৈকে তিনিটা ৰাজ্যিক খেলত অংশগ্ৰহণ কৰিছে ৰিয়ান পৰাগে ৰাজস্থান ৰয়েলছৰ হৈ তিনিবাৰ খেলো খেলত অংশগ্ৰহণ কৰিছে বহুবাৰ তেওঁ অসমৰ নাম গৌৰৱ কঢ়িয়াই আনিছে ৰিয়ান পৰাগৰ সুনাম প্ৰদৰ্শন দেখি আমি অসমবাসী গৰম গৌৰৱ অনুভৱ কৰোঁ